ক'ত আছ' কিবা কৰি আছনে হয়নি অঁ বিশেষ কথা এটা পাই ফোন কৰিছিলো তোলৈ এই আমাৰ গাঁওখনৰ দলংখনৰ অৱস্থা দেখিছই নহয় কেনেকুৱা অঁ এইবোৰ এই অঁ এই ইস্কুলৰ ল'ৰা ছোৱালীবিলাকো আহিব অহাই চিন্তা হৈছে এতিয়া কিজানি কেতিয়াবা ভৰি চৰি সোমাই যায় গাড়ী গুড়াটো পাৰ নহয় অকল চাইকেলকিখনহে আহে যেনেতেনে বুইছনে নাই তাকেই এইটো বিষয়তে নহ'লে এই পঞ্চায়তলৈকে যামচোন ওলাবি কালিলৈ মানে আৰু কোনবা আৰু কোনবা অঁ অঁ অঁ আৰু কোনবা দুটামানক এই আৰু কোনোবা দুটামানক পাৰিলে কবি লগৰ অঁ অঁ অঁ অঁ অঁ অঁ কথা পাতিব জানিব অঁ অঁ এতিয়া তই ফোন অঁ ঠিকে আছে অঁ অঁ তাহঁতকো ফোন চোন কৰি অলপ যোগাযোগ কৰিবিচোন কালিলে কেতিয়া যাবিনো হয় হয়নে ঠিক আছে হ'ব তেতিয়া ওলাবি দেই